হেল্ল' অঁ

অঁ আজিয়ে নেযাওঁ কাইলৈ মানে যাম আকৌ অঁ অঁ মই নেজানো নহয় তহঁতৰ লগত গ'লেহে হ'ব কি দি আছে অঁ অঁ ময়ো যাম কাপ প্লেট কেইটামান আনিবলৈ আছে অঁ অঁ অঁ অঁ পৰহিলৈ মানে যাম অঁ অঁ মই গৈ পোৱা নাই নহয় একে লগতে যাম অঁ অঁ অঁ অঁ এই টমটমত যাব লাগিব টমটমত টমটমতে যাব লাগিব অঁ পিছবেলা যাম পিছবেলা গধূলি সময়ত অঁ অঁ পিছবেলা যাম পিছবেলা পিছবেলা যাম অঁ অঁ অঁ অঁ অঁ অঁ যাম অঁ অঁ